হয় মোৰ আছে বিশেষ দক্ষতা বুলি ক'লে মই বিহু গাই ভাল পাওঁ আৰু লগতে গান গায়ো ভাল পাওঁ বিহু গাবলৈ বা বিহু গাবলৈ শিকিছিলোঁ মই গাঁৱতে থাকি সৰুৰ পৰাই মই যিহেতু গাঁও অঞ্চলত বাস কৰোঁ তাত বিভিন্ন ধৰণৰ ফাংশ্যন বা বিহু প্ৰতিযোগিতাবিলাক চাইছিলোঁ তেতিয়ান পৰাই মোৰ মনত বিহু শিকা এটা উদ্যম জাগিছিলে আৰু বিহু শিকিছিলোঁ মোৰ দেউতাৰ পৰা দেউতা দেউতাহঁতেও সহায় সহযোগ কৰিছিলে লগতে তেওঁলোকৰ বিহু বা ওজাৰ লগত মোক চিনাকি কৰি দিছিলে তেওঁ সৰুৰে পৰাই ঢোল চোল বজাই মই বিহু শিকিছিলোঁ বিহুটো অসমৰ যিহেতু লোকসংস্কৃতি বা কলাসংস্কৃতি সদায় সকলোৱে পালন কৰিব লাগে সকলোৱে বিহুটো শিকিব লাগে যিহেতু অসমৰ এটা সংস্কৃতি লগতে আমি বজাই ৰাখিব লাগিব লগতে অস মই যিহেতু গান গায়ো ভাল পাওঁ গা গান গোৱাতো মোৰ ঘৰৰ মানুহে যথেষ্ট সহায় কৰিছিলে তেওঁলোকে সৰুৰ পৰাই মোক গান বা গান স্কুলত নাম লগাই দিছিলে আৰু তেতিয়ানৰ পৰাই মোৰ দক্ষতাবিলাক মই নিজেই আহৰণ কৰিলোঁ